ও কি কৰিছা তাকেহে মই খবৰটো খবৰটো পালোঁ পালোঁ পালোঁ কিবা পানী হৈছে বোলে

হয় হয় ওম কিমানমান তুমি মাটি ৰুইছিলা এই গোটেইখিনি অ হয় নেকি

নাই তোমালোকৰ মথাউৰিটো ছিগাৰ কাৰণেই হ'ল আগ পিছে নহয়তো ও মথাউৰিটো ছিঙিলে মথাউৰিটো ছিগাৰ কাৰণে মানে গোটেই পানী হয়নে তোমালোকৰ মহতিয়াই আনিলে গোটেইখিনি ৰোৱাবোৰ কি গজাল ধৰিছেনে কি গজাল ধৰিছিলেনে ৰোৱাবোৰ

চাগৈ এইবাৰ চাগৈ তুমি আগতীয়াকৈও কৰিছিলা নহয় মানে আমাৰ পিনেও বৰ ময়ো আশা কৰি থকা নাই আমাৰ পিনেও এই জীয়া ভৰলী নদীখন বাঢ়িছে বুইছেনে মানে যদি পানী উঠে আমাৰো ধান বিশেষকৈ থাকিব বুলি বৰ আশা কৰিব পৰা নাই যথেষ্ট পইচাও খৰচ কৰিছিলোঁ এইবাৰ ধানৰ খেতিত কালিৰে পৰা মানে বৰষুণ হৈছে পাহাৰত এইপিনে পানী নামি আহিছে মানে পানী নদীখন প্ৰায় বাঢ়িছে আৰু যদি মানে মই আৰু এহাত বা ডেৰ হাতমান যদি পানী বাঢ়ে আমাৰ ধানো মৰিব মই বোলো তাকে তাৰ খবৰ এটা লওঁচোন ইমান চিন্তা নকৰিবা আৰু পানীখিনি যদি সোনকালে ওলায় তেন্তে ধানখিনি বাচিব আৰু যদি নহয় আৰু ধান নাবাচে আৰু